অসমত বিভিন্ন ধৰণৰ সমস্যাৰ যেনে হৈছে ৰাস্তা পদূলি ৰাস্তা পদূলি আৰু ৰাস্তা পদূলি বহুতো গাঁত গোত হোৱাৰ কাৰণে আৰু বহুতো বস্তু পাতিৰ দাম অধিক বঢ়াৰ বাবেও অসমত বহুতো প্ৰত্যাহ্বান